হয় আন অঞ্চলৰ দৰে বা বিশ্বৰ হয়তো প্ৰতিখন ঠাইৰ দৰেই আমাৰ অঞ্চলতো বা মোৰ গাঁওখনতো মহিলাসকলৰ ভূমিকা সময়ৰ লগে লগে সলনি হোৱা দেখা গৈছে যিহেতু পৰিৱৰ্তন অনিবাৰ্য আৰু পৰিৱৰ্তন সদায় হ'বই ঠিক তেনেকৈ মোৰ অঞ্চলৰ মহিলাসকলৰ ভূমিকা সলনি হোৱাৰ কিছুমান উদাহৰণ হৈছে আগতে মহিলাসকলৰ প্ৰাথমিকভাৱে তেওঁলোকে ঘৰুৱা কাম কাজতেই নিজকে সীমাবদ্ধ কৰি ৰাখিছিল কিন্তু সময়ৰ লগে লগে অধিকসংখ্যক মহিলাই ঘৰৰ বাহিৰলৈ আহি শিক্ষাগ্ৰহণ কৰি চৰকাৰী চাকৰি বা ব্যৱসায় বাণিজ্যত নমা দেখা গৈছে তেওঁলোকে স্বাৱলম্বী হোৱা দেখা গৈছে আগতে অধিকসংখ্যক মহিলাই তেওঁলোকৰ দেউতাক মাক বা স্বামী পুত্ৰ তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল আছিল কিন্তু সময়ৰ লগে লগে মহিলাসকলৰ মাজত স্ব নিৰ্ভৰশীল হোৱাৰ এটা স্পৃহা দেখা পোৱা গৈছে আৰু বহুসংখ্যক মহিলাই বৰ্তমান আন ঠাইত অসমৰ লগতে ভাৰতৰো আন আন ঠাইত যোৱা দেখা গৈছে শিক্ষা বা কৰ্মস্থানৰ বাবে লগতে ই কমকৈ হ'লেও বহুখিনি মহিলাক ভাৰতৰ বাহিৰলৈও যোৱা দেখা পোৱা গৈছে সংখ্যাটো কম যদিও লাহে লাহে এই সংখ্যাটোও বাঢ়ি অহা দেখা গৈছে